দিনটোত তেনেকৈ নিৰ্দিষ্ট সময় নাই পঢ়াৰ কিন্তু যেতিয়াই সময় সময় পোৱা যায় তেতিয়াই পঢ়া হয় কিন্তু বেলেগ সময়ত পঢ়ি ভাল লাগে কাৰণ সেইটো সময় আজৰিৰ সময় যিহেতু সেইটো সেই সময়কণত বেলেগ একো কাম নাথাকে বা কলেজত কলেজৰপৰাও অহা হয় গতিকে সেই সময়কণত পঢ়িলে মনোযোগো বৃদ্ধি হয় আৰু প সেই পঢ়াৰ বিষয়বস্তুটোৰ ওপৰত বেছিকৈ মনোযোগ প্ৰদান কৰিব পাৰোঁ গতিকে আবেলি সময়ত পঢ়ি ভাল লাগে